মই মোৰ গোঠা কাৰ্য খিনি আৰু আনডাইড আগ্ৰহতে কিদৰে বেলেগ কৰ কৰোঁ কিদৰে বেলেগ কৰোঁ মোৰ গোঠা কাৰ্যখিনি এবেলা আগবেলা ৰাতিপুৱা কৰোঁ তাৰপিছত মই নিজৰ কামসমূহ কৰি তাৰপিছত অলপ দেৰি চিলোৱা কাম কৰোঁ তাৰপিছত অলপ ভা ভাত পানী খাই মেলি অলপ ৰেষ্ট কৰি আকৌ নিজৰ গোঠা কাম কৰোঁ সেই গোঠা কাম কৰোঁ কৰি কৰি কৰি তাৰপিছত মানে মোৰ আৰু মোৰ আৰু সময় মই তেনেকৈয়ে মিলাওঁ অনুপ্ৰাণিত হয় অনুপ্ৰাণিত হয় বহুত মানুহে কৰে এই কাৰ্য কখণ আৰু আছে নেকি আছে হয় আছে আছে আমাৰ ইয়াত বহুত টেকনিক আছে গোঁঠাৰ আমি তাঁতশালি কাপোৰ গুঠিও তাৰপিছত কোৰ্চাই গুঠোঁ শলাই গুঠোঁ চিলাই বাতি বেজীয়ে কৰি হ'লেও আমি মানে ফুল চালি সেইবোৰ কৰিও গুঠোঁ তেনেকৈ আমি বহুত কাপোৰ গুঠি নিজে তৈয়াৰ কৰি নিজে পিন্ধোঁ আমাৰ সেইবোৰ কাৰ্যসূচীবোৰ যেনেকৈ আমি কৰোঁ তেনেকৈ আমাৰ সব মানুহেও ভাল পায় দেখে শুনে আগ্ৰহ হয় বহুত মানুহ আমাৰ কাৰ্যসূচীবোৰ দেখি আমাৰ গোঁঠা কামবোৰ গোঠা কামবোৰ কৰি মই নিজেও বহুত ভাল পাওঁ সেই কৰিম কৰি মেলি দিনটো কেনেকৈ পাৰ হয় নিজেই গম নাপাওঁ এইবোৰ বহুত মোৰ প্ৰিয় প্ৰিয় কাম গুঠা কাৰ্যবোৰৰ বহুত টেকনিক আছে আমি আমি যেনেকৈ আমি যেনেকৈ শলাই কৰোঁ শলাই কৰি কৰি আমি চোৱেটাৰ উলিয়াওঁ কোট বনাওঁ নিজলৈ টেবুল ক্লথ বনাওঁ কুৰ্চাই কৰি আমি টেবুল ক্লথ বনাওঁ তাকে সেনে তেনেকৈ হ হওক কাৰ্য কৰিবলৈ কাৰণে তাঁতশাল বয় যোনবোৰ কাম কৰোঁ আমি তাঁতশাল বয় মেখেলা চাদৰ উলিয়াওঁ আমাৰ ঊল ঊলে কৰোঁ আমি সূতাই কৰোঁ তাঁতশালত তেনেকৈ কৰি আমি কাপোৰ কানিবোৰ পিন্ধো আমাৰ কাপোৰ কানিবোৰ সবে ভাল পায় তাকে দেখি সবে ইজনী সিজনী দেখি আগ্ৰহ হয় মানুহ কাৰ্যসূচী কামবোৰ কৰি গোঠা কামবোৰ কৰি যেনেকৈ ভাল লাগে তেনেকেই আমি কৰোঁ মোৰ যেনেকৈ ভাল লাগে মই তেনেকৈ কৰোঁ আৰু নতুন নতুন প্ৰদিতিয়ে কৰি কৰি চাই গৈ থাকোঁ